এইটোতো একেবাৰে সঁচা কথা আজিকালি যিবিলাক অঁ ৰাসায়নিক দ্ৰব্যবিলাক ব্যৱহাৰ কৰিছে অৱশ্যে আমাৰ ইয়াত বি বৰ বেছি এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই এইবিলাক আমাৰ মাটিবিলাক সৰ্বসাধাৰণতে বৰ এটা সিমান হেৰি হোৱা নাই অলপ সাৰটো আছে পথাৰত কিন্তু যিবিলাকে সেইবিলাক প্ৰয়োগ কৰিছে তেখেতলোকৰ যিবিলাক দেখিছোঁ মাটিবিলাক কিন্তু বহুত তাৰ যিটো গুণগত যিটো মানে মানদণ্ড সেইটো বহুত মানে হ্ৰাস কৰি দিছে

গতিকে এইবিলাক ব্যৱহাৰটো অলপ বেলেগ ধৰণে ধৰি লওক আমাৰ আমাৰ যিটো গৰু গোবৰ ছাগলী গোবৰ এইবিলাক যদি দিব পৰা যায় মাটিবিলাক তাৰ মাটিৰ গুণাগুণটো অলপ ভাল হ'ব বুলি ভাবোঁ আৰু আজিকালি কিছুমান এইবিলাক কেঁচুসাৰ বুলি এটা বস্তু ওলাইছে সেইবিলাক দিলেও এই মাটি মানদণ্ডটো হেৰি নকৰে বুলি শুনিছোঁ এইবিলাক ব্যৱহাৰ কৰাটো আমি ভাল বুলি ভাবিছোঁ কীটনাশক দ্ৰব্যটো এবাৰ মাটিত প্ৰয়োগ কৰাৰ লগে লগে প্ৰতি বছৰে মানে এইটো কৰিব লাগিব নহ'লে সেই পথাৰখনত তাৰ উৎপাদন ক্ষমতাটো ক্ৰমান্বয়ে হ্ৰাস হৈ যায় কমি যায় গতিকে এইটো ব্যৱহাৰ পৰাপক্ষত ব্যৱহাৰ নকৰাটোৱেই ভাল বুলি ভাবোঁ গতিকে আমাৰ যিখিনি আমাৰ প্ৰচলিত গাঁৱতে পোৱা যিকোনো জীৱ জন্তুৰ গোবৰ ইত্যাদি পচনসাৰ তৈয়াৰ কৰি সেইবিলাক দিব পাৰিলে ভাল হয় তেতিয়া আমাৰ শস্যবিলাকো উৎপাদন হোৱাত সহায় হ'ব আৰু সৰ্বসাধাৰণতে আমাৰ গাঁৱৰ মানুহবিলাকে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ প্ৰণালীটো বিশেষকৈ নেজানে এইবিলাক তেখেতলোকক কিবা এটা পৰামৰ্শ দিবৰ কাৰণে বিভাগৰ কৰ্তৃপক্ষৰ ফালৰ পৰা মানুহ বৰ বিশেষ আহি আমাৰ কৃষকসকলক জাগ্ৰত কৰা দেখিবলৈ পোৱা নেযায় গতিকে পৰিমাণটো নজনাৰ দোষতে আমাৰ যিমান সাৰ প্ৰয়োজন তাতকৈ অধিক প হেৰি কৰি পিনি আমাৰ মাটিৰ গুণগত মানদণ্ড সম্পূৰ্ণ ধ্বংস হৈ যোৱা দেখিবলৈ পোৱা গৈছে গতিকে পৰাপক্ষত আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ আমাৰ যিবিলাক পচনসাৰ আছে আমাৰ গাঁৱতে পোৱা সহজতে পোৱা এইবিলাক প্ৰয়োগ কৰিলে মাটি মানদণ্ডটো ভাল হৈ থাকিব বুলি আমি বিবেচনা কৰোঁ